অঁ আপুনি হেৰি হেৰি মানে আপুনি হেৰি খেতি চেতি কৰেনি বাৰু অঁ মই গম পাইছোঁ মই সেই ফোন নম্বাৰটো পালোঁ মানে সেই তাকে আপোনালৈ বোলো কৰোঁ নামটো এতিয়া ভালকৈ নাজানো সেইকাৰণে আৰু মই বোলো সেইকাৰণে খেতি কৰা কথায়ে সুধিলোঁ আৰু বিলাহী এতিয়া ষাঠি টকা হৈ আছে মই মানে এনেই আমাৰ বজাৰৰ ৰেটটো কথা কৈছোঁ মানে হ'লচেলটো এতিয়া কোৱা নাই আপোনাক এই আপোনাক ভাল কিবা এটা দিম আৰু দাম মানে আপুনি চিন্তা কৰিব নালাগে আপোনাৰো থাকিব মোৰো থাকিব তেনেকৈ মাজতে দিম আৰু আৰু হেৰি আপোনালোকৰ কি কি চব্জি পাম বাৰু অঁ আৰু অঁ ঠিক আছে মই অঁ অঁ হ'ব অঁ অঁ হ'ব ঠিক আছে তেতিয়া অঁ ৰাখিছোঁ